মোৰ ওচৰত ভালেমানখিনিয়ে আছে হোমষ্টে' আৰু মই মই নিজে খুলি থৈছোঁ তিনিটাকৈ হোমষ্টে মই মোৰ তিনিটা দুটা নিজৰ নিজৰ ফেমিলি লৈ তেওঁলোক থাকে তেওঁলোক আহিছে বাহিৰত দূৰৰ পৰা ইয়াতে তেওঁলোকে বিজনেচ কৰে দুটা আৰু এজনে তেওঁ শিক্ষক কৰে তেওঁ পৰিয়াল লৈ লৈ দুইটা ভাগে তেনেকে থাকে দুভাগে আৰু মই এটাত ছিংগল ছিংগুলকৈ আছে তেওঁলোক এজন ইলেক্ট্ৰিচিয়ান হয় আৰু ষ্টুডেণ্ট আছে আৰু বৃদ্ধ এগৰাকী মহিলাও তেওঁ আগতে ইয়াতে থাকি যোৱা শিক্ষকতা কৰি তেওঁ এতিয়া তেওঁ থাকেহি ইয়াতে অলপ দিনৰ কাৰণে থাকিম বুলি আহিছে আৰু এজন আছে তেওঁ বিজনেছে কৰে তেওঁ সেই ছিংগুলকে এইটো এইটোত মই সম্পূৰ্ণ নিজে তেওঁলোকক খোৱাৰ পৰা সকলোখিনি যোগান ধৰাটো মই নিজেই কৰোঁ আৰু বাকী দুটাত তেওঁলোকে ফেমিলী লৈ থাকে তেওঁলোকেও নিৰ্দিষ্টভাৱে অকলশৰীয়াকৈ থাকে তেওঁলোকে নিজে নিজে তেনেকে ফেমিলী লৈ আছে যেতিয়া নিজে বনাই মেলি খায় পৰিয়াল লৈ খালি তেওঁলোকৰ চাৰিওকাষে যিখিনি ঘৰ দুৱাৰ চাফা কৰিব লাগে চাৰিও পাশে চাফা কৰিব লাগে এইখিনি পৰিষ্কাৰ পৰিচ্ছন্নতা যিখিনিখিনি কাম কৰিব লাগে সেইখিনি মই নিজে মানুহ লগাই মই সেইখিনি চাফা কৰোঁ তেওঁলোকক সেইখিনি কৰিবলৈ নিদিওঁ খালী তেওঁলোকে নিজে বনাই মেলি খোৱা হয় খাই তেওঁলোকে তেওঁলোকৰ পৰা মই মাহেকত লওঁ আৰু দছ হাজাৰমান টকা তেওঁলোকে দহ হাজাৰ লওঁ তেওঁলোকে নিজে সকলোখিনি কৰি খাইতো যিহেতু লাইটৰ বিল এইখিনি বা পানী যিখিনি উঠে সেইখিনি দিয়াৰ ব্যৱস্থাও হয় তেওঁলোকে নিজে আৰু ইয়াত যিকিজন ছিংগুলকে এইটো যিটো ৰাখিছোঁ তেওঁলোকে মই তেওঁলোককো ধুনীয়াখিনিয়ে সুবিধাকে দিছোঁ এটা এটা ৰুমত নিজৰ ধুনীয়াকৈ থাকিবলৈ শুবলৈ এখনেই বিচনা কাপোৰ কানি থ'বৰ বাবে আলনা আপোনাৰ আলমাৰি আৰু ৰাতি কিবা কিবি লিখা মেলা কৰিবৰ বাবে এখনি টেবুল ৰখা হৈছে তেওঁলোকে ধৰক ৰাতি বিয়লিহে টেবুলখনত ধৰক কিতাপে তেওঁলোকৰ কিছুমান দৰকাৰী কাগজ পত্ৰ থাকিব পাৰে তাৰ ভিতৰত টেবুলত সজাই থ'ব পাৰিব ধৰক আৰু আলমাৰিৰ ভিতৰত ভৰাই থৈ যাবও পাৰিব সেইটো লক ছিষ্টেম ৰুমটো ধৰক তেওঁৰ কামলৈ যোৱাৰ সময়ত তেওঁলোকক লক ছিষ্টেম কৰি নিজৰ ওচৰত নিজে চাবি যাতে ৰাখি থৈ যাব পাৰে কিবা যাতে বস্তু নেহেৰাই তেনেকুৱা খিনিও সুবিধাজনক কৰা হৈছে আৰু তেওঁলোকক বাথৰুমো ইউজ কৰিবলে ওচৰতে লগতে ৰুমৰ কাষতে দিয়া হৈছে যাতে কাৰো কোনো যাতে অসুবিধা নহয় তেনেকুৱাকৈ কাৰণ একেটা হ'লে মানে অসুবিধা হয় ইজন কৰিলে ইজন ফ্ৰেছ হ'বলে ল'লে আকৌ ইজন ৰখি থাকিব লাগে সেইকাৰণে ৰুমৰ কাষে কাষে এটা এটা ইউজ কৰিবৰ বাবে বাথৰুম তেনেকে দিয়া হৈছে তেনেধৰণে আৰু লাইট গ'লেও যাতে লাইট ইনভাৰ্টাৰ ৰখা হৈছে যাতে তেওঁলোকে যাতে পোহৰৰ বাবে অসুবিধা নাপায় আৰু তেওঁলোকৰ খোৱাৰ ব্যৱস্থাটো মই নিজে বনাই মেলি খোৱাৰ ব্যৱস্থাটো কৰোঁ ৰাতিপুৱা ধৰক শুই উঠাৰ লগে লগে একাপ চাহ ব্ৰেকফাষ্ট আৰু কামলে ধৰক চাৰে আঠটাত ওলাই যায় তেওঁলোক তেওঁলোকক ৰাতিপুৱাই ভাতটোৱে যিহেতু দিনটো কষ্ট কৰি থাকেগে ন গতিকে ভাতৰ কে দিওঁ আৰু তাপা আহি পোৱাৰ পিছত তেওঁলোকে কামৰ পৰা আহি পোৱাৰ পিছত খায় চাহ খায় ৰুটি হ'লেও ৰুটি এটা খায় গধূলি আকৌ ন দহ বজাত খোৱা হয় ৰাতি খানাটো ডিনাৰটো অলপ ভালকৈ দিয়া হয় তাত কেতিয়াবা এদিন মাছ কেতিয়াবা এদিন মাংস আৰু ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগত এটা কণী দিয়া হয়েই ব্ৰেডেহেতি তেনেকে যাতে তেওঁলোকে একো অসুবিধা নাপায় তাৰ বাবে মই সকলোখিনি চোৱা চিতাও কৰোঁ আৰু মোৰ ঘৰতে আৰু এজন ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্ট একো কষ্ট নাপায় তাৰ বাবেও মই নিজৰ মাক দেউতাকৰ লিখীয়াকৈ পালন চোৱা চিতা কৰোঁ কাৰণ পঢ়াৰ পৰা যাতে একো অসুবিধা নাপায় পঢ়িবলৈ যাতে কষ্ট নাপায় যাতে তেওঁ পঢ়াত তেনেধৰণে মই চোৱা চিতাও কৰোঁ পঢ়িছে নাই খাইছেনে নাই আৰু ৰাতিপুৱা স্কুল যোৱাৰ আগতে উঠি খোৱাটো দিয়া হয় আৰু ভালকৈ এগিলাচ গাখীৰ কণীৰ লগত আৰু টিফিন ৰাতিপুৱা ভাত খাই যোৱা হয় আৰু স্কুললৈ টিফিনো যোগান ধৰা হয় আৰু স্কুলৰ পৰা অহাৰ পিছতো তেখেতৰ খোৱা বোৱা হয় কাপোৰ কানি সকলোখিনি ইয়াত ধুবৰ বাবে মই সেইখিনিও ব্যৱস্থা কৰা হৈছে যাতে নিজে ধুবলগীয়া নহয় তাৰ ব্যৱস্থা চকু দিয়া হয় আৰু ওচৰৰ যিকেইটা তেওঁলোক পৰিয়ালে ফেমিলী লৈ আছে তেওঁলোককো মই মাজে মাজে গৈ খোৱা বোৱাৰ ওপৰতো চকু ৰাখোঁ চাৰিওফালে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আছে নাই সেইখিনি চাওঁ তেওঁলোকৰ কাপোৰ কানি ভিতৰৰ সেইখিনি চাফা কৰা হয়নে সেইখিনিও চোৱা হয় আৰু মই কৈছোঁ যে মোৰ ঘৰত বৃদ্ধ মহিলা গৰাকী ৰখা হৈছে তেখেতকো যাতে মই ভাল ধৰণে শুশ্ৰূষা কৰিব পাৰোঁ তেওঁৰ প্ৰতিও খেয়াল ৰাখোঁ তেওঁ দেহাৰ প্ৰতিও যাতে বেমাৰ আজাৰ কোনো সময় ইয়াত ঠিক তেনেধৰণে মই কৰা হয় আৰু তেখেতকো ধৰক সময়ত এতিয়া ঠাণ্ডা দিন ধৰক তেখেতে গৰম পানীটো ঠাণ্ডা পানীটো গা ধুব নোৱাৰে গৰম পানীটো অকমান কৰি কৰি লোৱা ব্যৱস্থা আছে কাৰেণ্টৰ বিলো ধৰক তেওঁলোকে তেনেকে দিয়া ব্যৱস্থাটো একেলগেই আছে সেইখিনিও যাতে মই কৰিব পাৰোঁ মই মাহেকত তেওঁলোকৰ পৰা লওঁ আঠ হাজাৰমান থকা তাতে লাইটৰ বিল তেনেকে সকলোখিনি সোমাই আছে তেওঁলোকৰ কাপোৰ কানিৰ পৰা আদি কৰি সকলোখিনি চাফা কৰা হয় যিহেতু সেইকাৰণে খোৱাৰ পৰা সকলোখিনি যোগানটো মই ধৰোঁ গতিকে মাহেকত ইমানখিনি লোৱাৰ ব্যৱস্থা কৰোঁ এই সকলোখিনি আজিলৈকে ধৰক যিমান আলহী অতিথি আহি থাকেহি আজিলেকেতো এষাৰো বেয়া পাইছোঁ বুলি কথা কোৱা নাই বাৰু নাই যে সকলোৱেতো ভালে পাইছোঁ বুলিয়ে মোক জনাইছে সেইকাৰণে ময়ো সকলোকে মৰম সাদৰ সকলোকে দিব বিচাৰোঁ সেইখিনি যাতে তেওঁলোকে ইয়াৰ পৰা গ'লেও ভালকে যাতে পাই যায় তেওঁলোকে যাতে আন এজনক ক'ব পাৰে তেওঁলোকে আহি যাতে মোৰ ইয়াতে থাকিব পাৰে তেনেকুৱাকেও মই ব্যৱস্থা তেওঁলোকৰ পৰা ল'বলে বিচ মানে বিচাৰিছোঁ আৰু যিমান পাৰোঁ ইমান যত্ন কৰিছোঁ তেওঁলোকক মই সকলোখিনিয়ে যোগান ধৰোঁ